হয় শুনি আছোঁ জনাবাচোন

নিয়ম নীতি বুলি ক'বলৈ গ'লে আমাৰ কাষত দুটা ধৰণৰ বিয়া মানে সাধাৰণতে হৈ গ'ল এটা হৈছে যিটো তোমাৰ বামুণীয়া ধৰ্মৰ নিয়ম বুলি কয় সেইটো আৰু এটা শংকৰী ধৰ্মৰো বিয়া এখন দেখিলোঁ কিন্তু সেইখনৰ বিষয়ে মই বৰ বিশেষকৈ নটিছ কৰা নহ'ল কিন্তু তথাপিও মই মানে বামুণীয়া ধৰণৰ নিয়ম বিয়াৰ নিয়মতকৈ শংকৰীয়া ধৰ্মৰ নিয়মৰ মাজত বহুতখিনি ডিফাৰেঞ্চ পালোঁ যেনেকৈ ধৰক আমাৰ বামুণীয়া নিয়মবিলাকত এনেকুৱা হয় যে বিয়াত হোম যজ্ঞ হয় সেইবিলাক হয় আৰু তাৰ পিছত নহ'লে হেৰি হয় কি বুলি কয় হোম যজ্ঞ হৈ বিয়া হৈ যায় তেনেকুৱা কিন্তু বামুণীয়া নিয়মত এনেকুৱা হয় কিবা পাঠ পঢ়ে তেওঁলোকে পঢ়ি সেনেকুৱা ধৰণে তেওঁলোকৰ বিয়া হয় আৰু তেনেকুৱাকে সিহঁতৰ বিয়া হয় হ'লে মানে বামুণীয়া ধৰ্মৰ তুলনাত তেওঁলোকৰ টাইমটো বহুতখিনি কম হয় বিয়া সোনকালেই তেওঁলোকৰ বিয়া সামৰিব পাৰে আৰু শংকৰী ধৰ্মৰ বিয়াত বেলেগ বেলেগ আছিলে যিহেতু শংকৰীয়া ধৰ্মৰ বিয়াত মাছ মাংস একেবাৰে মানে চলাব নোৱাৰে তেওঁলোকে যিকোনো হেৰি অনুষ্ঠানত মানে তেওঁলোকৰ সামাজিক অনুষ্ঠানত তেওঁলোকে মাছ মাংস চলাব নোৱাৰে কিন্তু যিটো বামুণীয়া ধৰ্মৰ বিয়াবিলাক আছে সেইবিলাক বিয়াত মানে মাছ মাংস সকলোখিনি চলাব পাৰে আৰু যদিও হোম যজ্ঞ হয় তথাপিও মানে সেইটো মানে বামুণীয়া ধৰ্মৰ বিয়াত মানে চলাব পাৰে সেইটো ডিফাৰেঞ্চ মই দেখিলোঁ হয় হয় হয় এনজয়টো বাৰু হৈয়ে থাকে হয় হয় হয় ধন্যবাদ